আজি শিশুসকলক যি ভেকচিন প্ৰদান কৰি থকা হৈছে এই ভেকচিন প্ৰদান যদি সময়মতে নকৰে শিশুসকলে অনেক দুৰাৰোগ্য দেখা দিছে কাৰণ তেওঁলোকক হয়তো বসন্তই দেখা দিছে জ্বৰ কাঁহ পানী লগা ইত্যাদি দেখা দিছে তেওঁলোকক সেই ভেকচিনৰ পৰিৱৰ্তে ভেকচিনৰ পৰিৱৰ্তে যদি তেওঁলোকৰ চিকিৎসা বেলেগটো আমি দিব নাজানো সেইটোকে তেওঁলোকক সময়মতে ভেকচিনটো দিয়া ব্যৱস্থা কৰিব লাগে আৰু ভেকচিনৰ পৰিৱৰ্তে তেওঁলোকৰ বহুতখিনিয়ে অপায় অসুবিধাও আছে তেওঁলোকক আমি অন্যলৈ নিবও নোৱাৰোঁ ভেকচিনৰ ভেকচিনটো কি তাত কি হেৰি আছে ঔষধ পাতি কেনেকুৱা কি আমি তাৰ বিষয়ে নাজানো অন্য ডক্তৰক নিলেও আপোনালোকৰ পলিঅ' বা ভেকচিনৰ বিষয়ে কয় আমি সেইখিনি কৰাইছে নে নাই সুধে আমি সেইটো ক'বলৈ অপাৰক কাৰণ আমি তাৰ বিষয়ে নাজানো সেইটোকে যাতে ভেকচিনটো সময়মতে দিয়া হেৰি দিয়া হেৰি ৰাখিব লাগে